অ ক' অ ক'চোন অ ক'

যাম বুলি ভাবিছোঁ তই আহিবিনে কি অ অ তই ৰাতিপুৱাই আমাৰ ঘৰলৈ আহি ল'বি

অ তই ৰাতিপুৱা কাৰোবাৰ লগত গুচি আহিবি আমাৰ ঘৰলৈ তাৰপৰা বাৰটামান বজাত আমি যাব পাৰিম আমি চাদৰ মেখেলা পিন্ধি যাম আকৌ

ফটো চটো সব মাৰিম আৰু

নেটৰটো নালাগে ইটোকে আনিবি অ তই আহিবি সোনকালে অ নীল আকাশ আহিব বুলি শুনিছোঁ অ আহিবি সোনকালে আহিবি খালী

অ অ হ'ব